আমাৰ ঘৰত এটা ডাঙৰ ফিচাৰী আছে আৰু তাত বিভিন্ন ধৰণৰ মাছ যেনে গৰৈ শ'ল মাগুৰ ইত্যাদি বিভিন্ন ধৰণৰ মাছ তাত জীয়াই থোৱা আছে আৰু মহিলাসকলে বিশেষভাৱে তেওঁলোকেটো নদীত নামিব নোৱাৰে বা জাল ধৰিব নোৱাৰে সেয়েহে তেওঁলোকে আমি যেতিয়া মাছটো জাল মাৰি ওপৰলৈ উঠাই আনো তাৰপিছত তেওঁলোকে প্ৰতিটো মাছ ভাগ ভাগ কৰি ৰখাত সহায় কৰে আৰু কোনটো মাছ ক'ত থব লাগে আৰু মৰা মাছখিনি এভাগে জীয়া মাছখিনি এভাগে প্ৰতিটো ভাগ ভাগ কৰি ৰাখে আৰু কেতিয়াবা কোনোবা মানুহে নিবলৈ আহিলে আমি ঘৰত মতা মানুহ নাথাকিলে তেতিয়া মাইকী মানুহ কিজনীয়ে জোখা মেলাতো সহায় কৰে জুখি মেলিও তেওঁলোকে বেলেগক দিয়ে আৰু মৰা মাছতকৈ যেতিয়া জীয়া মাছটো জিন্দা কৰি ৰখা যায় তেতিয়া খাবলৈয়ো ভাল পায় মানুহে আৰু সাগৰলৈ কিয় নাযায় মানে সাগৰ আমাৰ ওচৰত তেনেকৈ নাইয়ে সেইটো কাৰণে আজিলৈকে সাগৰত নামি পোৱা নাই